ট্ৰেভেল এজেঞ্চি হয়নে বাৰু অঁ আমি অকণমান ফুৰিবলৈ যোৱা কথা ভাবিছোঁ কাজিৰঙা ফালে তেনেকুৱা কি কথা তাকে অকণমান জানিব বিচাৰিছোঁ গাড়ী চাৰী কথা অঁ আৰু

অঁ অঁ এতিয়া মানে এই

অঁ অঁ অঁ আমি আগতে যোৱা নাই যে ইমান নাজানো বাৰু কথাবোৰ সেইটো কাৰণে কেনেকুৱা কি কথা তাকে বোলো অকণমান আপোনালোকৰ যদি তেনেকুৱা হেৰি আছে অকণমান জানি লওঁ কথাখিনি অঁ অঁ অঁ

অঁ অঁ অঁ তাকেই

অঁ এ যাওঁ অঁ যাম বুলি আশা এটা কৰি কথা হেৰি কৰিছোঁ পাতি চাওঁচোন বোলো কেনেকুৱা সুবিধা কেনেকুৱা কি হয় আৰু গ'লে ফেমিলী লৈ যোৱা হ'ব অঁ তাকে এনেই আমি বাৰু ছজনমানেই যাম ধৰক তাৰপাছত গৈ আৰু তাত এ গৈ পেলাই আকৌ তাত ভিতৰখন চোৱাৰ কথা আছে ল'ৰা ছোৱালী লৈ যোৱা কথা আছে যেতিয়া দেখুৱাই আহিম বুলি ভাবিছোঁ মানে

এইটো ছিজনটো অকণমান এতিয়াাই অকণমান ভাল যে সেইকাৰণে মনতে ভাবিছোঁ অঁ

তাকে বোলো এপাক ল'ৰাক দেখুৱাই মেলি আহোঁ নিজেও যোৱা নাই অঁ

অঁ তেতিয়াহ'লে আগদিনাই গৈ তাত হেৰি হ'লে ভাল হ'ব আৰু থাকি ল'লে

যাম বুলি ভাবিছোঁ এই শুনিছে নহয় মাতটো অকণমান এইটোৱে অকণমান প্ৰব্লেম কৰি আছে দুদিনমানৰ পৰা অঁ তাকে চিন্তা এটা তাকে কৰি আছোঁ তাতে ছিজনটো মিলাই যাব লাগিব কাৰণ ল'ৰা এইবোৰ যদি আমি অসমত থকা মানুহেই যদি নাচাওঁ সেইটোকে ভাবিছোঁ এতিয়া বাহিৰৰ পৰা কিমান তাকেই আমি এতিয়া এয়া তাকে ভাবিছোঁ অকলে গৈও ভাল নালাগে দুইটামান ফেমিলি লগ লাগি যাম আৰু আমি আৰু অঁ দুটা আজিকালি অঁ আজিকালি ফেমিলিবিলাকো যিহেতু সৰু যাব পাৰিম ভাবিছোঁ এতিয়া যদি সংখ্যা এতিয়া ভবামতে যদি হয় তেতিয়াহ'লে চাগে জীপ চাফাৰী কৰিলে আমাৰ বেছি সুবিধাজনক হ'ব নেকি তেনেকৈ ভাবিছোঁ চাওঁচোন কেনেকৈ কি কৰিব পাৰোঁ এতিয়া গৈ নোপোৱা যেতিয়া যিটোৱে সুবিধা হয় সেইটোকে কৰা হ'ব আৰু

অঁ সেইকাৰণে আগ আগদিনাই গৈ তেতিয়া থাকিলে ল'লে সুবিধাটো বেছি ভাল হ'ব চাগে নিজেও নিশ্চিন্ত মানে অকণমান সময়ো পোৱা হ'ব ফুৰিবলৈ যেতিয়া যিহেতু যোৱা হ'বই তাকে ভাবিছোঁ এনেকৈ আৰু আমি নিজে যদি অসমৰ মানুহখিনিয়ে যদি সেইখিনি হেৰি নকৰোঁ ল'ৰা ছোৱালীকো দেখাব লাগে

অঁ আৰু এতিয়াতো চৰাইও আহে চাগে খুব

অঁ অঁ অঁ ঠিক আছে তেতিয়াহ'লে মোৰ হেৰি গম পাইছে নহয় খবৰ কৰিম আপোনালোকৰ যোৱা অঁ ঠিক আছে